আমাৰ অঞ্চলত থকা বিখ্যাত চিনেমাহল হৈছে জোনাকী হল আই এম পি আনোৱাৰ হল আৰু বহুকেইটা চিনেমাহল আছে তাতে আমি যাওঁ ঘৰৰ মানুহ পৰিয়ালবৰ্গৰ সৈতে গৈ মোৰ বেছিভাগ ভাল লাগে আৰু লগতে বন্ধু বান্ধৱীসকলৰ লগত গৈও ভাল লাগে বেছিভাগ চিনেমা আহিলে ঘৰৰ মানুহৰ লগতে যোৱা হয় ঘৰৰ মানুহৰ লগত গৈ পেলাই কমফৰ্টেবল ফিল হয় ভাল লাগে ঘৰৰ মানুহৰ লগত চিনেমা চাই সকলো মানে চিনেমাহল কেইটাও বিখ্যাত আমাৰ শোণিতপুৰৰ সকলোৰে লগতে গৈ ভাল লাগে বেছিভাগ বন্ধু বান্ধৱীৰ লগতো যাওঁ আৰু ঘৰৰ মানুহৰ লগত বেছিকৈ যোৱা হয় সেইকাৰণে ভাল লাগে আৰু ঘৰৰ মানুহৰ লগত গৈ ঘৰৰ মানুহৰ লগত গ'লে কমফৰ্টেবল ফিল হয় সেইবাবে ঘৰৰ মানুহৰ লগত গৈয়ে ভাল লাগে আৰু বেছিভাগ চিনেমা চোৱা তেনেকে নহয়েই কিন্তু প্ৰায়ভাগেই চাওঁ আৰু